হেল্ল' মংগলদৈ চিভিল হস্পিতেলত লাগিছেনে বাৰু হয় মই আচলতে হাৰ্টৰ ডক্টৰ এজন মোক লাগিছিল তাত হা হাৰ্টৰ পেচেণ্টক মানে চোৱা চিতা কৰেনে তেওঁ স্পেচেয়েলিষ্টনে ডেইলি নবহে নেকি অ আপোনাক এটা কথা সুধিব বিচাৰিছিলোঁ তেওঁৰ মানে হেৰিবিলাক কেনেকৈ মানে ভিজিটবিলাক জানেনে তেওঁ তেওঁ মানে ব্যক্তিগতকৈ ক'ৰবাত বহে নেকি ওচৰে পাঁজৰে মোক মানে আজি লাগিছিল মংগলদৈ চকতে বহে নেকি আমি এতিয়া এতিয়াতো আমাৰ আন্ধেৰিঘাটৰে সত্ৰৰ পৰা যদি যাওঁ সময়টো অলপমান মানে হেৰি হ'ব অ তেতিয়াহ'লে পাম অ পাম পাম পাম

অ হয় হয় আৰু দাঁতৰ ডক্টৰ আছে নেকি দাঁতৰ নাই চকুৰ অ তেওঁ এতিয়া চিভিল হস্পিতালখনতে যাব পাৰিলে ভাল আছিল আৰু যদিহে আৰু অ বাৰকেইটা পাৰিলে আপুনি মোক জনাবচোন নহ'লে এইটো নম্বৰত হোৱাটছাপ কৰি আপুনি মোক লিষ্টখন দিব ছাৰ কেতিয়া বহে ঠিক আছে